হেল্ল' দাদা হয় মই মানে ইয়াৰ পৰা তেজপুৰৰ পৰা কৈছিলোঁ গতিকে মা দেউতাৰ তাৰ মানে গুৱাহাটীত থাকে মোৰ গতিকে তেওঁলোকে আহিব বুলি মানে কৈছে আৰু কেতিয়া আহে সেইটো সঠিককৈ এতিয়াও আমি ভবা নাই কিন্তু বোধকৰো আৰু তিনিদিনৰমানৰ পিছত চাগৈ আহিব গতিকে মই জানিব বিচাৰিছিলো যে হেৰি ৰাস্তাটো এতিয়া ধৰক কেনেকুৱা হৈ আছে কাৰণ মাজত বহুত বৰষুণো দিছিল গতিকে ৰাস্তা ঘাটটো ধৰক আমি জানোৱেই ইমান ভাল হৈ থকা নাই গতিকে আপুনি আনিব পাৰিব নেকি তেওঁলোকক নহয় তেওঁলোক তেওঁলোক ধৰক আমাৰ লখৰাৰফালে থাকে গুৱাহাটীৰ গতিকে লখৰাৰ যদি ৰাস্তাটো মেইন যোনটো আমাৰ হাইৱেটো তাত যদি ৰৈ থাকে তাৰ পৰা আপোনালোকে আনিবলৈ আপুনি আপোনাৰ দিকদাৰ হ'ব নেকি তেতিয়া হ'লে মই এটা কাম কৰো মোৰ দেউতাৰ ফোনৰ নম্বৰটো মই আপোনাক দি দিওঁ আপুনি তেতিয়া দেউতাক ফোনত কথা পাতি পেলাই আপুনি কিমান সময়ত তেওঁলোক ৰৈ থাকিব লাগে সেইটো আপুনি জনাই দিব পাৰে আৰু তাৰ পিছত সেইখিনিৰ পৰা যেতিয়া আপুনি গাড়ীখন চলাই আহিব তাৰ পৰা তেতিয়া আপুনি মোকো এটা ফোন কৰি দিব পাৰে বা মাকে বা দেউতাকে এনেকৈ কৰিব পাৰে আৰু কাৰণ ইয়াত মানে কি হয় মই চালো বহুত জেগা কিন্তু মই বৰ বিশেষ ভাল তেনেকৈ নাপালোঁ গতিকে মোৰ লগৰ এজনে ক'লে আপোনালোকৰ যোনটো কেবৰ চাৰ্ভিছ হয় তেওঁলোকৰ তাতে মই ফোন কৰোঁতে আপোনাৰ নম্বৰটো দিলে আপোনাৰ কথা ভালকৈ কৈছে গতিকে মই আপোনাৰ সেইকাৰণে নম্বৰতো তেওঁৰ পৰা লৈ পেলাই মই আপোনাক ডাইৰেক্টলিয়ে মানে মই ফোন কৰিলোঁ নিজে যে জানিবৰ কাৰণে যে জেগা মানে হেৰি ভাল হ'ব নে নাই বা কেনেকুৱা হ'ব আৰু এটা কথা দাদা কিমানমান সময় লাগিব বাৰু তাতে অঁ মাহঁতে ৰাতিপুৱাই আহিব ছটা বজাত আহিব গতিকে ছটা বজাৰ পৰা তেজপুৰ মাজগাঁৱলৈ কিমান সময় লাগিব অঁ থুলমুলকৈ থুলমুলকৈ চাৰি ঘণ্টা এনেই ট্ৰেফিক হ'লেটো ঠিক আছে বাৰু ট্ৰেফিক হ'লেটো উপায় নাই আপুনি সেইটোতো আৰু কি কৰিব আৰু দাদা টকাটোৰ কথা অলপ জানিব বিচাৰিছিলোঁ টকাটো তাৰ মানে মই বেলেগকো সুধিছিলোঁ তেতিয়া মোক মানে অলপ বেছিকৈ ক'লে তিনি হাজাৰমান বুলি ক'লে তিনি হাজাৰ হ'লে অলপমান অসুবিধা হয় দিয়কচোন অঁ ঠিক আছে দুহেজাৰ বাৰু ঠিকেই আছে কাৰণ আপুনি লখৰাৰ পৰা আহিব যিহেতু হ'ব দিয়ক তেতিয়া হ'লে মূল মূল চাৰি ঘণ্টামান লাগিব আৰু দুহেজাৰ টকা নহয় টকাটো মই আপোনাক এতিয়াই পঠাওঁ নে আপুনি আহি পোৱাৰ পিছত পঠালে হ'ব আহি পোৱাৰ পিছত দিলে হ'ব ন ঠিক আছে গতিকে দুজন মানুহ আহিব ৰাতিপুৱা ছটা বজাত ছটা বা সাতটাৰ ভিতৰত আৰু আপুনি আপোনাক নম্বৰটো দি দিম আপুনি সুধি ল'ব পাৰিব আৰু বাকী ৰাস্তাটো আপুনি কৈছে ভালেই হৈ আছে বুলি ঠিক নহয় তাৰ মানে আচলতে বয়সস্থ হয়তো গতিকে ৰাস্তাৰ অলপমান অসুবিধা হ'লে তাৰ মানে ৰাস্তাত অলপ অসুবিধা হ'ব পাৰে দিয়কচোন ৰাস্তাটো ভাল হ'লে ভাল হয় আৰু ঠিক আছে তেতিয়া হ'লে আপুনি মোক জনাই দিব হয় ঠিক আছে দিয়ক